মই নাভাবোঁ যে অসমীয়া ভাষাটো মিডিয়া আৰু শিক্ষা ব্যৱস্থাত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰা হৈছে প্ৰথমতেই আহোঁ শিক্ষা ব্যৱস্থাত অসমত কেইবছৰমান আগতে অসমীয়া ভাষাটো বাধ্যতামূলক কৰিছিল কিন্তু ই এটা বিষয় হিচাপেহে বাধ্যতামূলক কৰিছিল আৰু তাকো কেইবছৰমানৰ কাৰণে অৰ্থাৎ এখন স্কুলত যেতিয়া আমি প্ৰাথমিক শিক্ষা লবলৈ যাওঁ আৰু আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱালৈ মুঠতে বাৰ বছৰ শিক্ষা গ্ৰহণ কৰোঁ আৰু সেই শিক্ষা নীতিটোত মাত্ৰ তিনি চাৰি বছৰৰ কাৰণেহে অসমীয়া ভাষাটো বাধ্যতামূলক কৰা হৈছে গতিকে স্বাভাৱিক কথা এজন ল'ৰাই এখন নিকেতনত বা এখন বিদ্যালয়ত যেতিয়া সকলোবোৰ বিষয় ইংলিছত কৰে প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ একদম শেষলৈকে সকলো কথোপকথন যেতিয়া ইংৰাজীত হয় আৰু অসমীয়া এটা কেৱল বিষয় হৈ পৰে আৰু সেই বিষয়টোৰ কাৰণে পঢ়ে তাৰ পৰীক্ষা দিয়ে আৰু লগে লগে সেই পৰীক্ষাত ভাল মাৰ্কছ পাই উত্তীৰ্ণ হয় গতিকে মই নাভাবোঁ যে এইটো এটা সঠিক পদ্ধতি হয় অসমীয়া ভাষাটো প্ৰতিনিধিত্ব কৰিবলৈ শিক্ষা ব্যৱস্থাত কাৰণ মই ইয়াৰ উত্তৰ হিচাপে ইয়াৰ লগত আৰু এটা উদাহৰণ দিব বিচাৰোঁ ধৰক এটা মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ তাত সংস্কৃত ভাষা আছিলে আমি দ্বিতীয় মান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈকে সংস্কৃত ভাষা পঢ়িছিলোঁ আৰু সংস্কৃত ভাষাটো এটা বিষয় হিচাপে আমি লৈছিলোঁ আৰু আৰু আমি পঢ়িছিলোঁ কিন্তু এতিয়াও যদি আমি লক্ষ্য কৰোঁ বা আমি বিচাৰি চাওঁ আমাৰ কেইজনে সংস্কৃত ভাষা ক'ব পাৰে নোৱাৰে কাৰণ আমি তাক মাত্ৰ এটা বিষয় হিচাপেহে লৈছিলোঁ যাৰ কাৰণে আমি পৰীক্ষাত পঢ়িছিলোঁ পৰীক্ষাত নম্বৰ পাবলৈ পঢ়িছিলোঁ আৰু পাছ কৰিছিলোঁ কিন্তু কথাটো হ'ল সংস্কৃত হৈছে এটা ভাৰতীয় ভাষা সংস্কৃত ভাষাৰ প্ৰতি আমাৰ যি দায়িত্ব আছে সেই দায়িত্ব খালি অসম অসমৰে নহয় গোটেই দেশখনৰ আৰু তাত বিভিন্ন ধৰণৰ চৰকাৰে বা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে বেলেগ বেলেগ পদক্ষেপ লৈ আছে সংস্কৃত ভাৰতী তাৰে এটা বিশাল উদাহৰণ কিন্তু ইয়াৰ বিপৰীতে অসমীয়া ভাষাৰ প্ৰতি তেনেকুৱা একো নাই যদি অসমীয়া মাধ্যমৰ বিষয়সমূহতে আমি অসমীয়া ভাষাটো বাধ্যতামূলক নকৰোঁ বা তাক উচিত ৰূপত প্ৰতিনিধিত্ব নকৰোঁ অসমীয়া ভাষা ৰক্ষা কৰাৰ বেলেগ একো প্লেটফৰ্ম নাই আমি অসমীয়া ভাষাটো দাঙি ধৰিবলৈ এখন মঞ্চ উপস্থাপন কৰিবই লাগিব আৰু সেই সময়ত আৰু সেই ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটো হৈছে তাৰে মূল সুঁতি তাৰোপৰি যেতিয়া আমি অসমীয়া ভাষাটো কেৱল এখন বিষয় হিচাপে পঢ়োঁ আমাৰ ভাষাটোৰ প্ৰতি কোনো ধৰণৰ দায়িত্ববোধ নাথাকে যেনেকৈ কিছুমান বিদ্যালয়ত ফ্ৰেন্স লেংগুৱেজ বা জাৰ্মান লেংগুৱেজটো এখন বিষয় হিচাপে থাকে আৰু তেওঁলোকে শিকে কিন্তু সেই ফ্ৰেন্স লেংগুৱেজ বা জাৰ্মান লেংগুৱেজ দুবছৰ বা তিনিবছৰ পঢ়ি ছাত্ৰ বা ছাত্ৰীজনৰ মনত সেই দেশখনৰ প্ৰতি বা সেই ভাষাটোৰ প্ৰতি কোনো ধৰণৰ আৱেগ জাগ্ৰত নহয় কাৰণ তেওঁলোকে তাক মাত্ৰ এটা বিষয় হিচাপেহে লয় একেদৰে অসমীয়া ভাষাৰ ক্ষেত্ৰতো ধৰক চাৰি বা পাঁচ বছৰৰ কাৰণে এজন ছাত্ৰই অসমীয়া ভাষাটো পঢ়িলে কিন্তু সেই ল'ৰাজনৰ মনত অসমীয়া ভাষাটোৰ প্ৰতি কোনো আৱেগ নাথাকে বা দায়িত্ববোধ নাথাকে এটা বিষয় হিচাপে পঢ়ে পৰীক্ষাত মাৰ্ক নম্বৰ পায় আৰু উঠি যায় আৰু যিটো একদম স্বাভাৱিক কথা কাৰণ স্কুলত এজন ছাত্ৰই পাঁচ বা ছটা পাঁচটা বা ছটা বিষয় অধ্যয়ন কৰিব লাগে আৰু গোটেইবোৰ বিষয় ছাত্ৰ এজনে সমানে গুৰুত্ব দিয়ে গণিত বিজ্ঞান ইত্যাদি বিষয়বোৰত বেছিকৈ সময় দিবলগীয়া হয় তেনেস্থলত অসমীয়া ভাষা য'ত অতি সহজে আমি নম্বৰ পাওঁ যিটো এখন বিষয় হিচাপে বেছি টান নহয় য'ত নম্বৰ লাভ কৰা বেছি সহজ হয় সেই সেই বিষয়টোত অতিৰিক্ত অধ্যয়ন ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজন বুলি নাভাৱে গতিকে এইটো মই ক'ব বিচাৰোঁ যে নাই শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটো উচিত ৰূপে প্ৰতিনিধিত্ব কৰা হোৱা নাই আৰু ইয়াৰ কাৰণ হৈছে যে ইয়াৰ আন এটা উদাহৰণ হ'ল যিবোৰ ছাত্ৰ ছাত্ৰীয়ে চাৰি পাঁচ বছৰ অসমীয়া ভাষা পঢ়িলে তেওঁলোকে আজিও শংকৰদেৱৰ নাম নাজানে লক্ষ্মীনাথ বেজবৰুৱাৰ নাম নাজানে ই কেনেধৰণৰ প্ৰতিনিধিত্ব হ'ল যে যিজন ল'ৰাই অসমীয়া ভাষাৰ কথা জানে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাক চিনি নাপায় গতিকে ইয়াৰপৰা আমি নিশ্চিতৰূপে বুজিব পাৰোঁ যে শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটো পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰা হোৱা নাই এতিয়া আহোঁ অসমীয়া মিডিয়ালৈ মিডিয়া যিটো আমি বাতৰিসমূহ প্ৰথমতে এটা আছে প্ৰিণ্ট মিডিয়া আৰু এটা আছে ডিজিটেল মিডিয়া আমি ডিজিটেল প্ৰিণ্ট মিডিয়া প্ৰথমে আহোঁ প্ৰিণ্ট মিডিয়াৰ কথালৈ আহোঁ প্ৰিণ্ট মিডিয়াত বিভিন্ন ধৰণৰ বাতৰি কাকত ওলায় আৰু বাতৰি কাকত যিখিনি অসমীয়া বাতৰি কাকত আছে তাত অসমীয়া ভাষাটো ভালদৰে প্ৰতিস্থাপন কৰা হয় ভাষাৰ লিখনিৰ পৰা আৰম্ভ কৰি অসমীয়া জতুৱা ঠাঁচসমূহ উচিত ৰূপে উপস্থাপন কৰা হয় আৰু ই নিশ্চিত কাৰণ যিবোৰ মানুহে ভালদৰে অসমীয়া ভাষা লিখিব জানে পঢ়িব জানে আৰু বুজি পায় তেনেকুৱা লোকে বাতৰি কাকতত লিখা আগবঢ়ায় প্ৰিণ্ট মিডিয়াৰ যিসকল লোকে প্ৰিণ্ট মিডিয়াত কাম কৰে তেওঁলোক উচ্চ শিক্ষিত অন্ততঃ উচ্চ শিক্ষিত নহ'লেও তেওঁলোক অসমীয়া ভাষাৰ লগত বা অসমীয়া ভাষাৰ মূল সুঁতিটোৰ লগত জড়িত গতিকে যিটো প্ৰিণ্ট মিডিয়া আছে তাত অসমীয়া ভাষাটো উচিত ৰূপে প্ৰতিস্থাপন কৰা হৈছে এতিয়া আহোঁ ডিজিটেল মিডিয়ালৈকে গতিকে মই নাভাবোঁ যে অসমীয়া ভাষাটো ডিজিটেল মিডিয়াত ভালদৰে প্ৰতিনিধিত্ব কৰা হৈছে কাৰণ আজিকালি বিভিন্ন ধৰণৰ আমি বিভিন্ন ধৰণৰ নিউজ চেনেল দেখিবলৈ পাওঁ আৰু তাত সাধাৰণতে কুৱালিফিকেশ্বন হয় যে এংকৰ এগৰাকী বা এংকৰ এজনৰ মাছকম হ'ব লাগিব মাছ মিডিয়া কমিউনিকেশ্বনত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব তেওঁৰ কিন্তু কথাটো হ'ল যে কেৱল এটা জানো ডিগ্ৰী লৈ আপুনি অসমীয়া ভাষা ভালদৰে জানিব পাৰে গতিকে এতিয়া যদি আমি অসমীয়া ভাষা এটা চাওঁ বা এটা নিউজ চেনেল চাওঁ অসমীয়া নিউজ চেনেল আমি দেখা পাওঁ যে আমি দেখা পাওঁ যে ভালদৰে নিউজ এংকৰসকলে বহুত কথা ইংৰাজীত কয় বা বহুত বহুত কথা ইংৰাজীতে কয় বা তেনেকৈ সামৰণি মাৰে গতিকে মই নাভাবোঁ যে ডিজিটেল মিডিয়াতো ভালদৰে প্ৰতিনিধিত্ব কৰা হৈছে